হেল্ল' আ আপুনি দিপেন দত্ত হয়নে অঁ আপোনাক কথা এটা সুধিব লাগিছিল আপোনাৰ এই ফাৰ্ণিচাৰ কাম কৰে নহয় অঁ মোক এই বিছনা এখন লাগিছিলে ডাবুল বিছনা এখন পাৰিবনে বাৰু বনাই দিব অ অঁ কওক কাঠৰ কথা আছে সেইটোকে মই সুধিবলৈ লৈছিলোঁ কাঠ আপোনাৰ ভাল কাঠ আছেনে কাঠ

অ অ ভাল হ'ব বন বগৰি কাঠকে আপুনি লগাই দিব এই পাতি খুঁটা কেইটা আৰু বস্তুটো কিন্তু মিচিংটো ভাল লাগিব কাপ অ এডভাঞ্চৰ বাবে আপুনি বাৰু টেনচন ল'ব নালাগে পাব কিন্তু বস্তুটো ফিনিচিংটো ভাল লাগিব আপোনাৰ মোৰ কথা হ'ল কি এই ডাবুল বিছনা এখনত আপোনাৰ দামটো ফিক্সকে কওকচোন কিমান দিব লাগিব আঠ হাজাৰ সাত হাজাৰ লাগিবই নে আপুনি অলপ কম বেছ কওক অ আপুনি ফাৰ্ণিচাৰতে থাকেনে কাইলৈ গ'লে লগ পামনে

অঁ গম পাইছোঁ হেৰি মই চিনি পাও নহয় ঠিকে আছে মই কাইলৈ পুৱা বেলা আপোনাৰ আঠটামান বজাতে যাম তেতিয়া অঁ হ'ব আপুনি থাকিব দেই